ধৰ্ম এটা ব্যক্তিগত বিষয় বুলি মই নেভাবোঁ ধৰ্ম এটা ৰাজহুৱা বিষয় কিয়নো ধৰ্ম এটা ৰাজহুৱা বিষয় বুলি এইবাবেই ভবা হয় যে ধৰ্ম এটা গঢ়িবলে হ'লে এখন সমাজৰ প্ৰয়োজন হ'ব আৰু সমাজখনেই বান্ধি দিয়ে কিছুমান নীতি নিয়মৰ মাজেৰে এটা ধৰ্ম আগবাঢ়ি যাব পাৰিব আৰু এই ধৰ্মটো কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত সমৰ্থন কৰা প্ৰয়োজন হয় বুলি মই নেভাবোঁ কাৰণ ৰাজনৈতিক দল এটা এক বিশেষভাৱে পৃথকীকৰণ এটা ধৰ্মৰ পৰা আৰু ধৰ্ম হৈছে এটা বেলেগ ধৰ্ম বিষয় আৰু ৰাজনীতি হৈছে এটা বেলেগ বিষয় আৰু ৰাজনীতি আৰু ধৰ্ম দুইটা কেতিয়াও একেলগে সাঙুৰ খাব নোৱাৰে গতিকে এই বিষয়টোত মোৰ মতামত সম্পূৰ্ণ বিভাজন হ'ব কাৰণ ধৰ্ম হ'বলে হ'লে এখন সমাজৰ প্ৰয়োজন সুনিশ্চিত হ'ব লাগিব আৰু ৰাজনৈতিক দল হ'বলে হ'লে এটা শক্তিশালী মনোবলৰ প্ৰয়োজন হ'ব লাগিব যিটো ধৰ্ম আৰু ৰাজনৈতিকভাৱে সম্পূৰ্ণ পৃথক আছে ধৰ্মৰ ব্যক্তিগত বিষয় হিচাপে ল'ব নোৱাৰি কাৰণ ধৰ্ম হ'বলে হ'লে এখন সমাজৰ প্ৰয়োজন হ'ব লাগিব আৰু সমাজে বান্ধি দিয়া কিছুমান নীতি নিয়মৰ মাজেৰে সকলোবোৰ মানুহ আগুৱাই যাব লাগিব আৰু সকলোৰে মাজত যিবোৰ নীতি নিয়ম বান্ধি দিয়া হ'ব সেই সকলোবোৰ নীতি নিয়ম আমি সাঙুৰ খাই আগুৱাই যাব আগুৱাই যাব লাগিব তেতিয়াহে এটা এখন সমাজ বা এটা জাতি ধৰ্ম নিৰপেক্ষ হিচাপে আগবাঢ়ি যাব পাৰিব গতিকে ধৰ্ম নিৰপেক্ষ হ'বলে হ'লে এটা ধৰ্মৰ ব্যক্তিগত কেতিয়াও হ'ব নোৱাৰে গতিকে ব্যক্তিগত হোৱাটো কোনো ধৰণৰ ধৰ্ম বা জাতিগত নিয়ম নহয় আৰু এই ধৰ্মসমূহ কেতিয়াও ৰাজনীতিক লগত সাঙুৰ খাব নোৱাৰে ৰাজনৈতিক দল এক সুকীয়া বিষয় আৰু ধৰ্ম এক সুকীয়া বিষয় ধৰ্মৰ লগত ৰাজনীতিকটো কোনো ধৰণে মিল নাই ৰাজনীতিক হৈছে এনেকুৱা এটা বিভাজন যাৰ দ্বাৰা আমি বা আমাৰ নিৰ্ধাৰিত সময়সূচীৰ মতে আমি কিছুমান প্ৰাৰ্থীক ভোটদান কৰি আমি তাক ৰাজনীতিক সঁচাৰূপে পৰিচালনা কৰিব পাৰোঁ কিন্তু ধৰ্মটোক আমি তেনেধৰণে কৰিব নোৱাৰোঁ ধৰ্মই বান্ধি দিয়া কিছুমান নীতি নিয়মৰ মাজেৰে সমাজখন আগবাঢ়ি যাব গতিকে ঠিক তেনেদৰে এটা ৰাজনীতি দল আগবাঢ়ি ধৰ্মৰ লগত নাযায় গতিকে ৰাজনীতি দল আৰু ধৰ্ম এক সুকীয়া বস্তু হিচাপে আমি পৰিগণিত হওঁ বুলি আমি সকলোৱে জানো ধৰ্ম হ'বলে হ'লে এখন সমাজৰ প্ৰয়োজন হ'বই লাগিব আৰু ৰাজনীতি হ'বলে হ'লে জনমতৰ গঠন হ'বই লাগিব জনমতে গঢ়ি দিয়াৰ যিটো প্ৰথা হ'ব সেয়াই হ'ব ৰাজনীতি আৰু ধৰ্ম হ'বলে হ'লে এখন সমাজে গঢ়ি দিয়া কিছুমান নীতি নিয়ম হ'ব লাগিব মই ভাবোঁ ধৰ্ম এক ব্যক্তিগত বিষয় কেতিয়াও হ'ব নোৱাৰে ধৰ্ম এটা ব্যক্তিগত বিষয় বুলি ভাবিবলে হ'লে ৰাজনীতিক এখন সমাজো ঠিক তেনেদৰে তাৰ বিপৰীত হ'ব লাগিব গতিকে ৰাজনীতিৰ সৈতে জড়িত হোৱা সমৰ্থনটো মই নকৰোঁ এই বিষয়ত মোৰ মতামত বিস্তৃত বিৱৰণ দিবলৈ হ'লে মই এইদৰেই ক'ব বিচাৰিম যে ধৰ্ম এক সুকীয়া বস্তু আৰু ৰাজনৈতিক এক সুকীয়া বস্তু য'ত ধৰ্ম আৰু ৰাজনীতিকৰ পৃথকীকৰণ এক বিসংক্ষিপ্তৰূপে দাঙি ধৰিব নোৱাৰি এক বিস্তৃত ৰূপে দাঙি ধৰিবলৈ হ'লে আমি ইয়াত পৰোক্ষভাৱে আলোচনা কৰাটো অতিকৈ প্ৰয়োজনীয় গতিকে ধৰ্মৰ লগত কোনো ধৰণৰ সাংক্ষিপ্ত নীতি নিয়ম আৰু কোনো ধৰণৰ আদৰ্শ বা ইয়াৰ লগত জড়িত নহয় ধৰ্মৰ লগত আমি যদি সাঙু খাবলে যাওঁ ধৰ্ম এটা জাতিগত মানদণ্ডৰ লগত ই কোনো ধৰণৰ সংক্ষিপ্ত আৱৰণ ধাকি ৰাখিব নোৱাৰে ধৰ্ম হ'বলে হ'লে বিভিন্ন ধৰণৰ নিয়মসমূহ আমি পালন কৰিব লাগিব ধৰ্ম বিভিন্ন ভাগ আছে ধৰক হিন্দু ধৰ্ম মুছলিম ধৰ্ম এই সকলোবোৰ ধৰ্মৰ বিভেদ কিন্তু ঠিক তেনেদৰে ৰাজনীতিকো তেনে ধৰণে ভাগ আছে যেনেকে জাতীয় নিৰ্দলীয় দল বা আৰু ভাৰতীয় জনতা পাৰ্টি দল এনে এনে তেনেধৰণৰ আৰু সকলোবোৰ সকলোৱে বিভেজনতা সকলোৰে মাজত পোৱা দেখা গৈছে গতিকে ধৰ্মটো ব্যক্তিগত বিষয় হিচাপে আমি ভাবিব নোৱাৰোঁ ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম আছে ধৰক ধৰ্মই সকল ধৰ্মৰ প্ৰতিটো জাতিৰ প্ৰতিটো ধৰ্মৰ সুকীয়া সুকীয়া মুছলিম ধৰ্মৰ ঠিক তেনেদৰে নিয়মসমূহ সমূহ হিন্দু ধৰ্মৰ লগত সম্পূৰ্ণৰূপে বিপৰীত হিন্দু ধৰ্মৰ নিয়মসমূহ ঠিক তেনেদৰে মুছলিম ধৰ্মৰ লগত সম্পূৰ্ণ বিপৰীত ঠিক তেনেদৰে ৰাজনৈতিক দলো এটা দলৰ পৰোক্ষ বা বিৰোধী হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যিখিনি সাসকীয় জনতা পাৰ্টী ঠিক তেনেদৰে এক নিৰ্দলীয় পক্ষ প্ৰাৰ্থী জনতা পাৰ্টীৰ ঠিক তেনেধৰণে বিৰোধী হ'ব পাৰে গতিকে মই ভাবোঁ যে এই সমৰ্থন কৰাটো মোৰ মতে যুক্তি সংগত নহয় সেয়েহে ধৰ্ম এটা ব্যক্তিগত বিষয় বুলি ভবাতো একেবাৰে অনুচিত ধৰ্মৰ সৈতে ৰাজনৈতিক সম্পৰ্ক সমৰ্থন কৰাটো এক অনুচিত আৰু এই বিষয়ে মোৰ মতামত মই ভাবোঁ ইমানেই হ'ব সেয়েহে সকলোৱে মতামতো সুনিশ্চিত হোৱাটো এক জৰুৰী বুলি মই ইয়াত উল্লেখ কৰিব বিচাৰোঁ ধৰ্ম হ'বলে হ'লে এখন সমাজৰ প্ৰয়োজন হ'বই লাগিব আৰু ঠিক তেনেদৰে এটা ৰাজনৈতিক দল হ'বলে হ'লে জনতাৰ জনমত প্ৰয়োজন হ'বই লাগিব ৰাজনৈতিক ৰাজনীতিকৰ লগত ধৰ্মটো কোনো ধৰণে জড়িত কৰিব নোৱাৰি গতিকে এই কথাটো আমি সকলোৱে সুনিশ্চিত হ'ব লাগিব আৰু ধৰ্মৰ সকলোৱে মানিব লাগিব আৰু ৰাজনীতিক দলটোকো সমৰ্থন কৰাটো আমাৰ প্ৰয়োজনীয়